হয় মই বেছিকৈ ক্ৰিকেটেই খেল চাই ভালপাওঁ বা ক্ৰিকেটৰ ক্ৰিকেটাৰ সকলক চিনি পাওঁ তেখেতসকলে যিবিলাক কৃতিত্ব মেডেল বা বঁটা পায় সেইবিলাক মোটামুটি এই ধৰক মেন অফ দা মেটচ্ মেন অফ দা চিৰিজ এইবিলাক বঁটা তেখেতসকলে মেন অফ দা মেটচ্টো প্ৰতিখন খেলতে পায় ইয়াৰ যিকোনো এজন খেলুৱৈয়ে ভাল ফল যিয়ে দেখুৱাই মেন অফ দা চিৰিজ হৈ যোৱা চিৰিজটোৰ ভিতৰত যিজনে ভাল পাৰ্ফৰমেঞ্চ দেখুৱাই তেখেতক দিয়া হয় ঠিক তেনেদৰে ফুটবল খেলতো মেন অফ দা চিৰিজ বঁটা থাকে বিভিন্ন ভাল ভাল খেলবিলাক হৈ থাকে কিছুমান ধৰ এতিয়া ধৰক বিশ্বকাপেই হওঁক বা এচিয়াকাপ হওঁক এনেকুৱা বিভিন্ন ষ্টেজত খেলবিলাক হৈ থাকে ইয়াত পুৰস্কাৰবিলাকো ঠিক তেনে ধৰণেই পায়